হেল্ল' দাদা হয় মই চিলমিলে ক'লোঁ অলপ আগত যে আপুনি মোক ঘৰত থৈ গৈছিলহি আচলতে দাদা মই আপোনাক ধন্যবাদ জনাবলৈ আকৌ এবাৰ ফোন কৰিলোঁ ইমান ৰাতি হ'লেও ফোন কৰিছোঁ বেয়া নাপাব মই আজি ইমানেই বিপদত পৰিছিলোঁ কেইবাখনো অট' ৰখালোঁ কিন্তু সময় যথেষ্ট হৈ গৈছিলে সেইটো তেওঁলোকৰ গাতো দোষ নাই যিহেতু মানে মই বহুতখিনি বিপদত পৰিছিলোঁ ঘৰলৈ আহিবলৈ একোৱেই উপায় নাছিল কিন্তু আপুনি যে মোক ইমান ৰাতিও মোৰ মানে ঘৰত থৈ গ'লহি মই সঁচাকৈয়ে আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ জানেই আজিকালিৰ সমাজখন কেনেকুৱা ছোৱালী এজনী অকণমান আন্ধাৰ হ'লেই ঘৰৰপৰা বাহিৰত একেবাৰে সুৰক্ষিত নহয় তাৰ মাজতো আপুনি মোক থৈ গ'লহি আৰু তাতকৈও ডাঙৰ কথা কেতিয়াবা যাক সহায় বিচৰা হয় সেই সহায় বিচৰাজনেই যে বিপদত পেলায় কিন্তু আপুনি ইমান সৎভাৱে ইমান সততাৰে নিজৰ দায়িত্ব পালন কৰি মোক থৈ গৈছেহি মই সঁচাকৈ আপোনাক ধন্যবাদ জনাবলৈ ফোন কৰিছোঁ মানে আজিৰ পৃথিৱীত এনেকৈ কাৰোবাৰ ওপৰত ভৰষা কৰি ইমান ৰাতি এজনী ছোৱালী অহাতো সঁচাকৈয়ে মানে খুব কম দেখা পোৱা যায় আৰু মই সেইটোৱেই বিচাৰিম মানে আপুনি যাতে নিজৰ দায়িত্ব এনেকৈ নিষ্ঠাৰে পালন কৰি যাওক আৰু সেই কাৰণে আপোনাক ধন্যবাদ জনাবলৈকে মই ইমান ৰাতিও আপোনালৈ ফোন কৰিবলগা হ'ল ইমান সুৰক্ষিতভাৱে মোক আপুনি থৈ গ'লহি মই সঁচাকৈ আপোনাৰ ওচৰত কৃতজ্ঞ